হেল্ল' অঁ মামী কি কৰছে এ অঁ ভালনা খবৰ অঁ ঘৰত ভালে আছে চবেই অঁ কি এই আজি কেকটো ভাল হৈছি কেকটো এতিয়া কেনকে বনাম ন পাহৰি গ'লোঁ এতিয়া ক'চোন কেকটো কেনকে বনায় অঁ কেক মানে কি আৰু কালি এই আমাৰ সোণাৰ ছোৱালীটোৰ বাৰ্থডে আছে কালি ঘৰতে কেক বনাই দি দি কৈ আছে এতিয়া মইনো কেনকে বনাওঁ সেইকাৰণে সুধছা ক'চোন অঁ অঁ অঁ অঁ অঁ

হয় লোকেল কণী নাই এইটো ফাৰ্মৰ কণী অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ

অঁ অঁ অঁ

চচপেনটো মানে কেনেকুৱা গোল হ'ব লাগবো অলপ

অঁ অঁ

অঁ অঁ

অঁ

অঁ অঁ অঁ অঁ অঁ

অঁ

অঁ অঁ অঁ অঁ অঁ সেনকে বোনাব লাগব ন অঁ অঁ অঁ অঁ দে পিছে হ'ব দে এই এই নালাগে দে হ'ব দে অঁ অঁ দে